বৰ্তমানে অসমখনে সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত এতিয়া দৰিদ্ৰতা হৈছে এটা প্ৰধান সমস্যা দৰিদ্ৰতা হ'ল এজন ব্যক্তিৰ মৌলিক প্ৰয়োজনীয়তাখিনি যিটো পৰ্যাপ্ত পৰিমাণ সেই পৰিমাণতকৈ যেতিয়া তেওঁলোকে এটা সমতা স্থাপন কৰিব নোৱাৰে সেই যেতিয়া প্ৰয়োজনীয়তাখিনি তেওঁলোকে পূৰণ কৰিব নোৱাৰে তেতিয়া আৰ্থিক দৈন্যতাই দেখা দিয়ে আৰু এই আৰ্থিক দৈন্যতাই ফলস্বৰূপে দৰিদ্ৰতাৰ ৰূপ লয় আৰু দৰিদ্ৰতাত সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক উপাদানো অন্ত অন্তৰ্ভূক্ত হৈ থাকে যিটো এবছ'লিউট প'ভাৰ্টি বুলি কোৱা হয় যাক পূৰ্ণ দৰিদ্ৰতা বুলি কোৱা হয় সেয়া হৈছে খাদ্য কাপোৰ আৰু আশ্ৰয়ৰ দৰে প্ৰাথমিক ব্যক্তিগত যিবিলাক প্ৰয়োজনীয়তা সেইবিলাক পূৰণৰ অভাৱ হয় আৰু পূৰ্ণ দৰিদ্ৰতাৰ সংজ্ঞা ব্যক্তিজন স্থায়ী বা অস্থায়ী বা যোগৰ ভিত্তি সলনি নহয় তেনেকুৱা আপেক্ষিক দৰিদ্ৰতাও থাকে কিছুমানৰ যেতিয়া এজন ব্যক্তিয়ে আনৰ ব্যক্তিৰ তুলনাত একে সময়তে একে স্থানতে তেওঁৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব নোৱাৰে সেয়া আপেক্ষিক দৈন্যতা বা দৰিদ্ৰতা আৰু দুহেজাৰ ঊনৈছ চনলৈকে পৃথিৱীৰ বেছিভাগ লোকেই দৰিদ্ৰতাত বসবাস কৰি আছিল প্ৰায় পঁচাশী শতাংশ লোকে প্ৰতিদিনে ত্ৰিছ আমেৰিকান ডলাৰতকৈ কম পৰিমাণত জীৱন নিৰ্বাহ কৰিছিল দুই তৃতীয়াংশই প্ৰতিদিনে দহ ডলাৰতকৈ কম পৰিমাণত জীৱন নিৰ্বাহ কৰিছিল আৰু দহ শতাংশই প্ৰতিদিনত এক দশমিক নব্বৈ ডলাৰতকৈ কম পৰিমাণত জীৱন নিৰ্বাহ কৰিছিল এয়া হৈছে অত্যাধিক দৰিদ্ৰতা এতিয়া হ'ল বহুতো চৰকাৰ আৰু বেচৰকাৰী সংগঠনে পৰ্যাপ্ত উপাৰ্জন কৰিবলে অক্ষম লোকসকলক মৌলিক প্ৰয়োজনীয়তা প্ৰদান কৰি দৰিদ্ৰতা হ্ৰাস কৰিবলৈ চেষ্টা কৰি আহিছে দুৰ্নীতি কৰ পৰিহাৰ ঋণ ঋণৰ চৰ্ত স্বাস্থ্যসেৱা আৰু শৈক্ষিক সকলক ব্ৰেইন ড্ৰেইন আদিৰ দৰে যিটো মগজু নিষ্কাষণ বুলি কোৱা হয় কিছুমান এনেকুৱা সেৱা প্ৰদান কৰিছে মৌলিক প্ৰয়োজনীয়তা অধিক সুলভ কৰিবৰ বাবে উপাৰ্জন বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰণনীতিত সাধাৰণতে সমাজ কল্যাণ অৰ্থনীতি স্বাধীনতা আৰু বিত্তীয় সেৱাবিলাকো অন্তৰ্ভূক্ত হৈ থাকে দৰিদ্ৰতা শব্দটো আচলতে শেষ কৰিবৰ বাবে আমি চেষ্টা কৰিব লাগে আমি কৰ্মমুখী হ'ব লাগে আৰু দৰিদ্ৰতা হ'ল এনে এটা অৱস্থা য'ত নেকি ব্যক্তি বা ব্যক্তি সম্প্ৰদায় নিৰ্দিষ্ট জীৱন ধাৰণৰ বাবে আৰ্থিক সম্প্ৰদায়ৰ প্ৰয়োজনীয় সামগ্ৰীখিনি অভাৱ অনুভৱ কৰে সেই অভাৱখিনি কেনেকৈ পূৰণ কৰিব পাৰি কৰ্মৰ জৰিয়তে কৰ্মমুখী সংস্থাপনেৰে কেনেকৈ আমি সেই দৈন্যতাখিনি দূৰ কৰিব পাৰোঁ সেয়া আমি চিন্তা কৰিব লাগে আৰু ইয়াৰ কাৰণ আৰু এটা হ'ব পাৰে নিৰক্ষৰতা নিৰক্ষৰতায়ো আমাক দৰিদ্ৰতাৰ সৃষ্ট কৰিব পাৰে গতিকে আমি শৈক্ষিক যিটো আমাৰ সাক্ষৰতা হাৰ হেয়া বৃদ্ধি কৰাৰ চেষ্টা কৰিব লাগে আৰু বিশেষকৈ শিক্ষাৰ লগত যিটো আমাক কৰ্মমুখী শিক্ষা সেই শিক্ষাৰো মানে এটা মানে পূৰ্ণ পৰ্যায়ত ইয়াক প্ৰচাৰ কৰিব লাগে বা কৰিব লাগে আমি তেতিয়া হয়তো এই দৰিদ্ৰতাৰ পৰা অলপ মুক্তি পাব পাৰোঁ